আমি দৈনন্দিন জীৱনৰ দৈনন্দিন কামত ৰন্ধা বঢ়াৰ কামত মাটিৰ বাচন ব্যৱহাৰ কৰোঁ আৰু আৰু দৈনন্দিন ৰন্ধা বঢ়াৰ কামত সদায় কাঁহৰ বাচন বৰ্তনেই ব্যৱহাৰ কৰিব লাগে কাৰণ কাঁহৰ বাচন বৰ্তন ব্যৱহাৰ কৰিলে মানুহৰ স্বাস্থ্যৰপক্ষে ভাল হয় বেমাৰ আজাৰৰপৰাও বহুত উপকাৰ হয় সেই হেতুকে লৈ আমি দৈনন্দিন জীৱনত সদায় মাটিৰ বাচন বৰ্তনেই ব্যৱহাৰ কৰোঁ মাটিৰ আৰু আগৰ উপৰি পুৰুষসকলেও কৈ গৈছে যে সদায় মাটিৰ পাত্ৰতে ব্যৱহাৰ ৰন্ধন প্ৰকৰণ কৰি ৰন্ধন প্ৰকৰণ খাদ্য কৰি খাব লাগে তাৰ সোৱাদটো তাৰ মাটিৰ পাত্ৰত যি খাদ্য ব্যৱহাৰ কৰা হয় সেই খাদ্য ষ্টিলৰ পাত্ৰত বনোৱাতকৈ বহুত হেৰি সোৱাদযোগ্য হয় আৰু ষ্টিলৰ পাত্ৰত যি বস্তু ব্যৱহাৰ কৰা হয় সেইটো সোৱাদ মাটিৰ পাত্ৰতকৈ বহু গুণে কম হয় আৰু সদায় সেইকাৰণে আমি মাটিৰ পাত্ৰত বা কাঁহৰ পাত্ৰত খাদ্য খানাটো খোৱাটো অতি উপযোগী বুলি আমি ভাবোঁ